বেংকিঙে আমাক বৰ্তমানে বিভিন্ন প্ৰকাৰে সহায় কৰে অনলাইন বেংকিঙৰ জৰিয়তে আমি ঘৰতে বহি টকা পইচা লেনদেন কৰিব পাৰোঁ নিজৰ একাউণ্টৰ বেলেঞ্চ ঘৰতে বহি চেক কৰিব পাৰোঁ ইয়াৰ উপৰি বিভিন্ন মাচুল বিলসমূহ পে'মেণ্ট কৰিব পাৰোঁ অনলাইন বেংকিঙে বৰ্তমানে আমাক সময়ৰ নাটনিৰপৰা ৰক্ষা কৰে ৰক্ষা কৰে ৰক্ষা কৰে অনলাইন বেংকিঙৰ জৰিয়তে স্কুলৰ ফীজ টিউশ্যনৰ ফীজ টিউশ্যনৰ ফীজ কাৰেণ্টৰ বিল গেছৰ বিল আদি অনলাইনৰ বেংকিঙৰ জৰিয়তে আমি দিব পাৰোঁ বা পৰিশোধ কৰিব পাৰোঁ ইয়াৰ উপৰি অনলাইন বেংকিঙৰদ্বাৰা আমি পৰিশোধ কৰা বিলসমূহৰ ৰিচিপসমূহ গ্ৰহণ কৰিব পাৰোঁ যাৰ বাবে আমি অনলাইন বেংকিঙৰদ্বাৰা পৰিশোধ কৰা অঁ কৰা ধনৰ বিলসমূহ সমূহ আমাৰ ওচৰত থাকে এনেদৰে অনলাইন বেংকিঙে আমাক বিভিন্ন প্ৰকাৰে সহায় কৰে